মোৰ জন্মৰ ঘৰখনত মই সৰুৰ পৰাই মা দেউতাৰ মুখেৰে মাধৱদেৱৰ বিৰচিত প্ৰাৰ্থনা অৰ্থাৎ ঘোষাসমূহ মই মা আৰু দেউতাৰ মুখেৰে পৰিৱেশন কৰা শুনি শুনো আৰু ময়ো ঠিক সেইদৰে গাই ভাল পাওঁ আৰু

আৰু মই সৰুৰ পৰা আমাৰ গাঁৱলীয়া পৰিৱেশত বিহুনামসমূহ পৰিৱেশন কৰোঁ আৰু তেনেকৈ মই ভাল পাওঁ বিয়াৰ স্থলীত তোলনিয়েই হওক বৰ বিয়াই হওক এই কাৰ্যসূচীসমূহত মই বিয়ানামসমূহ গাই ভাল পাওঁ মই বিহুনাম গাই ভাল পাওঁ মই ভূপেন্দ্ৰ সংগীত ভাল পাওঁ মই বনগীত ভাল পাওঁ মই মই বনগীত ভাল পাওঁ মই ৰাভা সংগীত ভাল পাওঁ মই জ্য়োতি সংগীত ভাল পাওঁ মই এই গানসমূহ ভাল পাওঁ মই পুৰণি বিহু জেং বিহুসমূহ ভাল পাওঁ তাৰে এফাঁকি মই গাইছোঁ ৰিণিকি ৰিণিকি দেখোঁ বিহুৰ তলী দেখোঁ বিহুৰ তলী ব'লা সখী তালৈকে যাওঁ হাততে টকাটি মুখতে হাঁহিটি মুখতে হাঁহিটি বিহুনো মাৰিবলৈ যাওঁ বৰগোহাঁই জীয়ৰী জয়মতী কুঁৱৰী ৰাখে ঐ মান সেই জয়মতীয়ে স্বামীৰে কাৰণে ঐ ঐ তেজিলে নিজৰে প্ৰাণ কত নো ঐ মাৰিলে চামতাৰে কোবালে চামতাৰে কোবালে